ধেমাজি জিলাৰ মূল সমাজকল্যাণ আৰু উন্নয়নৰ কাৰ্যসূচী তথা প্ৰাথমিক পদ্ধতিসমূহৰ বিষয়ে যিকেইটা ইয়াত অ'পশ্যন মানে বিষয় দিয়া হৈছে তাৰ ভিতৰত এটা হ'ল শিক্ষা শিক্ষাৰ ক্ষেত্ৰত ধেমাজি জিলাখন যথেষ্ট আগবঢ়া কিয়নো ধেমাজি জিলাত প্ৰায় আমাৰ প্ৰায়ে শিক মানে শিক্ষাৰ্থীসকল প্ৰায়ে আগবঢ়া এই ক্ষেত্ৰত যথেষ্ট আমাৰ শিক্ষকসকলে যথেষ্ট কষ্টও কৰে আৰু শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ যিবিলাক বিষয়া আছে সেই বিষয়াসকলে খুব চোকা দৃষ্টি ৰাখে আৰু আমাৰ ধেমাজি জিলাখনে যিকোনো পৰীক্ষাবিলাকত যথেষ্ট ভাল ৰিজাল্ট আছে স্বাস্থ্য সেৱাৰ বিষয়ত ক'বলৈ গ'লে স্বাস্থ্যত ৱান জিৰ' ফ'ৰ বা তেনেকুৱা কিছুমান গাঁৱে গাঁৱে আমাৰ স্বাস্থ্যসেৱী দল আহে আহে যদিও মানে বিশেষ লাভৱান নহয় কাৰণ ধেমাজিত যথেষ্ট স্বাস্থ্য ক্ষেত্ৰত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত পাছ পৰিয়ে আছে যি কিয়নো আমাৰ যিকোনো এটা যদি অলপ হেভী এক্সিডেণ্টেই হওক বা জটিল ৰোগ হয় ধেমাজিত আমাৰ চিকিৎসা নকৰি মানে বাহিৰলৈ পঠাই দিয়া হয় মই ভাবোঁ ধেমাজি জিলাখনত স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট পাছ পৰি আছে আৰু দৰিদ্ৰতা হ্ৰাস দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত দৰিদ্ৰতা হ্ৰাস মানে দৰিদ্ৰতা হ্ৰাসতো নাই হোৱা তেনেকৈ আৰু মহিলা সবলীকৰণ মহিলা সবলীকৰণৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়িছে বুলি ক'ব লাগিব কিন্তু মহিলা সবলীকৰণ বুলি ক'লেই মহিলাসকলক যিবিলাক সুবিধা দিছে আঁচনিবিলাক মানে আঁচনিবিলাকৰ জৰিয়তে সেইবিলাক সকলো ৰাইজেই পাইছে বুলি মই ভাবোঁ আৰু চৰকাৰী আঁচনি বুলি ক'বলৈ গ'লে